মই আজিলৈকে কোনো আৰ্ট বা মূৰ্তি তৈয়াৰ কৰি পোৱা নাই মোৰ এটা ভাইটি আছে মানস সি ভাল আঁকিব জানে মই তাকহে উৎসাহিত কৰিছিলোঁ ভাল ছবি আঁকিবৰ কাৰণে বহুত কষ্ট কৰিছিল সি আৰু মই তাক সমানে অনুপ্ৰেৰণা যোগাইছিলোঁ যাতে সি ভালতকৈও ভাল ছবি এখন তৈয়াৰ কৰিব পাৰে তাক লগা প্ৰত্যেকটো বস্তু মই যুগুটাই দিছিলোঁ যাতে সি কেতিয়াও নিৰাশ নহৈছিল আৰু বাৰে বাৰে তাক উৎসাহিত কৰিছিলোঁ ভাল হৈছে ছবিখন ভাল হৈছে ছবিখন আৰু সঁচাকৈয়ে এদিন সি সুন্দৰ আঁকিবলৈ লোৱা হ'ল আৰু এতিয়া তাক সকলোৱে চিনি পায় আৰু তাক লৈ মই সদায় গৌৰৱ কৰোঁ